ৰেডিঅ' তেনেকৈ শুনি পোৱা নাই টিভিত তেনেকে বাতৰি চায়ে ভাল পাওঁ মই এই আপোনাৰ বাতৰি চেনেলবোৰত বাতৰি চাই ভাল পাওঁ আপোনাৰ নিউজ লাইভ হওক প্ৰাগ নিউজ প্ৰতিদিন টাইমছ এইবোৰত যিবোৰ নিউজ দি থাকে সেইবোৰে চাই ভাল পাওঁ নিউজ মানে এনে চিৰিয়েলবোৰ কি চাব আৰু এইবোৰ একে ধৰণৰে কাহিনীবোৰ ভালো নালাগে ইমান ঘটনা ঘটি আছে নিউজবোৰে চাই থাকো আৰু নিউজবোৰ চাইয়ে বেছি ভাল লাগে মানে ইফাল সিফালৰ খবৰবোৰ পোৱা যায় বাৰু দিয়কচোন খবৰবোৰ পাই থাকিলেহে মানুহ আপডেটেত থাকিব মানে বিভিন্ন কথা জানিব সেয়ে খবৰবোৰ জানিব লাগে কি হৈ আছে কি হৈছে কি নীতি আহি আছে বুজি নাপালেও চাই থাকো আৰু বহুত সময়ত ঘৰৰ মানুহে কয় আপুনি বুজি নাপায় তথাপি নিউজ চাই থাকে আমাক বেলেগ চাব নিদিয়ে বেলেগ চোৱাতকে নিউজে চা দুটা কথা শিকিব তেনেকুৱা কথা সেইকাৰণে টিভি আছে যিহেতু টিভিত নিউজ চেনেল কেইটা আহি আছে অন্তঃত নিউজটো চোৱা বিশেষকে গধূলি নিউজটো যদি চোৱা হয় গম পোৱা যায় গোটেই দিনটোত আজি কি কি ঘটনা ঘটিল মানে কি কি হ'ল সেইবোৰ মানে তেনেকুৱা আৰু ত' তেনেকুৱা ঘটনাবোৰ ঘটি থাকে তেনেকুৱা নিউজ চিউজবোৰ চাই থকা ভাল সেইকাৰণে নিউজে চাওঁ আৰু বেলেগ বস্তু তেনেকে মই চাই পোৱা নাই মাজতে চিৰিয়েল এখন দুখন তেনেকে চাই আছিলো কিন্তু সেইবোৰ এতিয়া মন নোযোৱা হ'ল আৰু যি চিৰিয়েল দিয়ে এতিয়া ঘৰত মোৰ এতিয়া পত্নীয়ে যি চায় বা কেতিয়াবা ছোৱালীজনীয়ে তায়ো কেতিয়াবা কিবা কিবি নিজে নিজে লগায় সেইবোৰে কেতিয়াবা চাইছো আৰু ইমান ভাল নালাগে সেইকাৰণে মই ৰিম'তটো পালে মানে নিউজে লগাম যোনে বহি থাকক ওচৰত সেইটো মানে অভ্যাস এটা অভ্যাস এটালে পৰিণত হৈছে মোৰ নিউজ চাই ভাল লাগে নিউজে চাম আৰু সেইটো তেনেকুৱা কথা আৰু